আমাৰ গ্ৰাম্য সমূহত আমাৰ কৃষিৰ কাৰণে কৃষি উদ্যোগৰ কাৰণে আমাৰ কৃষি সাৰ প্ৰয়োজন হয় আৰু কৃষি সাৰ প্ৰয়োজন আমাৰ কৃষি যিটো বিভাগ আছে সেই বিভাগৰপৰা আমাৰ কিছু সাৰ আমি ব্যৱহাৰ কৰোঁ জলসিঞ্চন সেই জলসিঞ্চন আঁচনিৰপৰা আমাৰ পানী দিয়া হয় সেই কৃষিসমূহত কৃষিসমূহত যেতিয়া পোক ধৰে ধানেই হওক মাহ হওক সৰিয়হ হওক মৰাপাট হওক সেইখিনিত আমাৰ পোক পোকবিলাক যিবিলাক লাগে তাত আমাৰ ঔষধ হিচাপে আমাৰ যিখিনি ব্যৱহাৰ কৰা হয় সেই সাৰখিনি আমাক লাগে সেই সাৰখিনি আমি আনি পেলাই তাত আমি দিওঁ যিটো নেকি আমাৰ সেই পোকটো মৰি ধ্বংস হয় তেতিয়া আমাৰ কৃষিটো ভাল হয় আৰু আমি সেই কৃষিত উন্নতি কৰিব পাৰোঁ নহ'লে আমাৰ যিটো পোক লাগে বা পানী পোক হ'লেও আমাৰ কৃষিখিনি ধ্বংস হৈ যায় পানী পানী এতিয়া জলসিঞ্চন পানী নহ'লে কোনো খেতিয়েই কোনো খেতিয়েই হেৰি নহয় ভাল নহয় সেই ভাল নোহোৱাৰ কাৰণে আমি তাত পানীৰ যোগান ধৰিব লাগিব কি জলসিঞ্চন আঁচনিৰপৰা আমি পানী যোগাৰ ধৰি সেই পানীখিনি আমাৰ কৃষিত মানে খেতিখিনিত আমি দিব লাগে সেই দিওঁতে আমাৰ খেতিখিনি আলু হওক এতিয়া কবি আলু সেইখিনিত আমাৰ ভাল তেতিয়া আমি ভাল ফল পাওঁ নহ'লে আমাৰ কৃষি দুখখিনি আমি উন্নতি কৰিবলৈ অকণমান মানে উন্নতি কৰিবলৈ আমাৰ দিগদাৰ হয় সেই উন্নতি পথত আগবাঢ়িবলৈ আমাৰ সাৰ আৰু পানীয়েই মূল সেইখিনি দিয়েই আমি উন্নতি কৰিব পাৰোঁ